এই গছপুলিসমূহ আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ কিছু নিয়ম আমি মানি চলিব লাগে যেনে গছতে যিবোৰ গুটি এৰে বা গুটি লাগে সেই ফলসমূহ আমি সেনেকুৱা গুটিত লগা ফলবোৰ আমি ছিঙি আনিব নেলাগে গছতে তাক ডাঙৰ হ'বলৈ দিব লাগে বুঢ়া হ'বলৈ দিব লাগে যাতে সেই গুটিখিনি পিছত আমি পচাই তাৰ পৰা আৰু গছপুলি বনাব পাৰোঁ যেনেকৈ জলকীয়াৰ যিবোৰ গছৰ যিবোৰ গুটি থাকে সেই গুটিখিনি আমি যেতিয়া গছজোপা পকে বা গছতে যেতিয়া জলকীয়া পকে তেতিয়া সেই গুটিখিনি আমি তাক সংৰক্ষণ কৰি বা ৰ'দত উলিয়াই আকৌ আমি বেলেগ বেলেগ ককোপিটত দি বেলেগ বেলেগ পদ্ধতিৰে আমি তাৰ পৰা আকৌ নতুন কিছুমান গছপুলি ল'ব পাৰোঁ তাৰ ওপৰত আমি অকণমান চোৱাৰ প্ৰয়োজন তেতিয়া আমি বজাৰৰ পৰা যিবোৰ গুটি আমি নিকিনিলেও সেই আমি গছজোপাৰ পৰাই আমি অত্যাধিক পুলি পাব পাৰোঁ আৰু কিছু কিছু গছ যেনেকৈ যেনে কলগছ কলগছৰ পুলি গাতে লাগি থাকে যেতিয়া কল পকে তেতিয়া সেই কল থোক কাটি আনি তাৰ গাটো কাটি আনিব নেলাগে কাৰণ সেই গছৰ সেই আলুৰ পৰাই আকৌ পুনৰ এজোপা কলপুলি আমি পাওঁ আৰু সেই কলপুলিটো যাতে ভালকৈ ডাঙৰ দীঘল হৈ আহে তাৰ কাৰণে সেই পুৰণা যি যিজোপা গছ আছিল সেই গছৰ গাখিনি তাতে এৰি থোৱাৰ থৈ আহিব লাগে এইটো কাৰণে থ'ব লাগে যাতে সেই পুৰণা গছৰ ডাল পাতসমূহে সেই জেগাটুকুৰা বা সেই পুলি গছ গছলৈ আচলতে সাৰহে দিয়ে গতিকে গছ বা ফল কাটোঁতেও এইটো লক্ষ্য কৰিব লাগে যে গাৰ অংশটো আমি লৈ আহিব নেলাগে তাৰ কিনাৰতে যদি ৰাখি দিয়া যায় তেতিয়াহ'লে সেই গছৰ পৰা আমি সেই গাৰ অংশৰ পৰা যেতিয়া পঁচে তেতিয়া আমি তাৰ সাৰটো পাওঁ আৰু সেই সাৰটো পায় সেই গছ পুলি গছ পুলিয়ে আৰু কিছুমান গছ এনেকুৱা আছে যাৰ যিবোৰ গছ পুলিৰ পৰা নহয় যেনে বগেনভিলা বা গোলাপৰ এইবোৰ আমি কাটিং কৰিব লাগে বাৰিষা সময়ত যেতিয়া পানী হয় পানীৰ সময়তে আচলতে কাটিং কৰাটো আচলতে খুবেই ভাল বুলি কয় কাৰণ গছৰ যিটো মানে চাৰিওপাশে যিখিনি পানী পায় সেই পানীখিনি আচলতে প্ৰাকৃতিকৰূপে পায় আৰু শিপা ধৰিবলৈ যথেষ্ট সহায় কৰে বাৰিষাৰ সময়ত গতিকে ঠাণ্ডা দিনত কাটিং কৰি এই গছপুলিখিনিৰ পৰা আমি উৎপাদন নেপাওঁ গতিকে সেইখিনি বাৰিষাত কৰিব লাগে এইবোৰেই মন কৰিবলগীয়া কথা যে আমি গছপুলি এজোপা গছপুলিৰ পৰা কেনেকৈ আৰু বৃদ্ধি কৰোঁ মোৰো এখন নাৰ্ছাৰি আছে বা মই সেই গোটেই গছপুলিখিনি এটা নাৰ্ছাৰিৰ ৰূপ দিছোঁ য'ত মানুহে আহি গছপুলি ক্ৰয়ো কৰিব পাৰে আৰু আমি গছপুলি এনেকৈ বৃদ্ধি কৰি আছোঁ